কোনো এখন ৰাজ্যত বাস কৰা এজন ব্যক্তিয়ে নাগৰিকে বা ছাত্ৰ ছাত্ৰীয়ে সেই ৰাজ্যখনৰ প্ৰতিটো দিশৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয় আৰু সেই ৰাজ্যখনৰ ভূগোলৰ বিষয়ে জনাটো ভৌগোলিক দিশৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয় কিয়নো যদিহে সেই ব্যক্তি বা সেই ছাত্ৰ ছাত্ৰীয়ে সেই ৰাজ্যখনৰ প্ৰতিটো দিশৰ বিষয়ে নাজানে নাইবা সেই ৰাজ্যখনৰ ভৌগোলিক পৰিৱেশ সেই জলবায়ুৰ সম্পৰ্কে ভৌগোলিক চাৰিসীমাৰ বিষয়ে যদি অলপো জ্ঞান নাথাকে তেন্তে সেই ৰাজ্যখনত বাস কৰাটো অতিকৈ অসম্ভৱ আৰু যথেষ্ট অসুবিধাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় সেয়েহে প্ৰতিটো দিশৰ বিষয়ে জনাটো অতিকৈ প্ৰয়োজনীয়

আৰু মই বাস কৰা ৰাজ্যখন হৈছে অসম অসমৰ অসম এখন ভাৰতৰ ভাৰতবৰ্ষৰ এখন ঐতিহ্যপূৰ্ণ ৰাজ্য অসম হিচাপে অসমৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয় অসমৰ বাসিন্দা হৈ এই অসমখনৰ প্ৰতিটো দিশৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয় এতিয়া অসমখন অসমখন হৈছে এখন চাহ বাগিচাৰে ভৰা নদ নদ নদীৰে ভৰা কীৰ্তিচিহ্ন ঐতিহাসিক চিহ্ন কীৰ্তিচিহ্নৰে ভৰা এখন ৰাজ্য তাত আহোমসকলে ৰাজত্ব কৰি যোৱা সময়ত তেওঁলোকৰ মৈদামসমূহৰ নিদৰ্শন দেখা পোৱা যায় এইফালে তেজপুৰত ৰজা বানভট্টৰ অগ্নিগড় আৰু গুৱাহাটীৰ দীঘ দীঘলী পুখুৰী আদিৰ নিদৰ্শন পোৱা যায় যিহেতু সেয়ে সকলোবোৰ সকলোবোৰ চিহ্ন সকলোবোৰ অসমতে পোৱা যায় সেয়েহে অসমখনৰ এজন বাসিন্দা এই অসমখনৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয় অসমত এতিয়া আমাৰ পাঁচখন এই ৰাষ্ট্ৰীয় উদ্যান আছে এতিয়া বাঢ়িলে এতিয়া সাতখনমান হ'ল ছাগৈ ৰাষ্ট্ৰীয় উদ্যানসমূহ নেশ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যান এনেকৈ ধৰি সাতখন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু এই ৰাষ্ট্ৰীয় উদ্যানসমূহত কি কি পোৱা যায় ক'ত কি পোৱা যায় কোনখন ৰাষ্ট্ৰীয় উদ্যানত বাঘ পোৱা যায় হাতী পোৱা যায় কোনখন ৰাষ্ট্ৰীয় উদ্যানত বগা ঘোঁৰা পোৱা যায় ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যাত এতিয়া বগা ঘোঁৰা পোৱা যায় তেনেকৈ প্ৰতিখন ৰাষ্ট্ৰীয় উদ্যানত কি পোৱা যায় কি পোৱা নাযায় এইবিলাক জনাটো অতি প্ৰয়োজনীয় আৰু ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অভয়াৰণ্যও পোৱা যায় অভয়াৰণ্য যিসমূহ মানে যিসমূহ ৰিজাৰ্ভ ৰাষ্ট্ৰীয় উদ্যানত ৰাষ্ট্ৰীয় উই উদ্যান হিচাপে ঘোষণা কৰা হোৱা নাই সেইবিলাক অভয়াৰণ্য বুলি কোৱা হয় আৰু সেই অভয়াৰণ্যসমূহতো এনেদৰে বহুতো জীৱ জন্তু পোৱা যায় বনৰীয়া ম'হকে ধৰি বাঘ সিং শিয়াল আদিকে ধৰি বহুতো পোৱা যায় আৰু অসমৰ মূল মূল গৌৰৱ হয় গৌৰৱ বুলি ক'বলৈ হ'লে মাত্ৰ এটাই বস্তু আছে সেইটো হৈছে এশিঙীয়া গঁড় সেই এশিঙীয়া গঁড় মাত্ৰ অসমৰ কাজিৰঙা নেশ্য ৰাষ্ট্ৰীয় উদ্যানতে পোৱা যায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰে আন ক'তো এই এশিঙীয়া গঁড় পোৱা নাযায় সেয়েহে এই কথাটো অসমৰ মানুহে জনাটো অতি প্ৰয়োজন এই ঐতিহাসিক দিশবোৰ ঐতিহাসিক দিশ অসমৰ গৌৰৱ যিবিলাক দিশ আছে আমি নিজকে গ গৌৰৱ কৰিব পৰাকৈ অসমৰ যিবিলাক সম্পদ আছে এইবিলাকৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয় অসমত এতিয়া সেই ব্ৰহ্মপুত্ৰ নদী আছে আৰু এই নদীখন হৈছে ব্ৰহ্মপুত্ৰ নদী নহয় আচলতে নদ হয় ব্ৰহ্মপুত্ৰ নদ ভাৰতৰ আটাইতকৈ বৃহৎ নদী হৈছে ব্ৰহ্মপুত্ৰ নদ আৰু এই পৃথিৱীৰ সৰ্বা আটাইতকৈ ডাঙৰ নদীদ্বীপ হৈছে মাজুলী আৰু এই নদীদ্বীপ মাজুলী অসমৰ অসমতেই পোৱা যায় অসমৰ ব্ৰহ্মপুত্ৰ নদীতে এই মাজুলী নদীদ্বীপ আছে সেয়েহে এইবিলাক সকলোবিলাক বস্তুৰ ওপৰত সকলোবিলাক সম্পদৰ ওপৰত জ্ঞান থকাটো অতি প্ৰয়োজনীয় সকলোবিলাক সম্পদৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয় আৰু অসমৰ কালচাৰ হিচাপে ইউনিক কালচাৰ ইউনিক কালচাৰ হিচাপে অসমৰ সংস্কৃতিত এতিয়া বিহু অসমীয়াসকলৰ বাবে বিহু এতিয়া বড়োসকলৰ বাবে ৰাভাসকলৰ বাবে বেলেগ বেলেগ সিহঁতৰ নিজৰ নিজৰ সংস্কৃতি আছে অসমত বহুতো জাতি জনজাতি আছে বড়ো ৰাভা মিচিমি মিচিং অসমীয়া আদি বহুতো ধৰণৰ আছে আৰু সকলোৰে সংস্কৃতি বেলেগ বেলেগ এতিয়া অসমৰ অসমীয়া মানুহবিলাকৰ বুলি ক'বলৈ গ'লে এতিয়া বিহুটোৱে প্ৰধান অসমীয়া মানুহৰ বাবে বিহুৱে প্ৰধান উৎসৱ নেপালীসকলৰ বাবে দুৰ্গা পূজা যেনেকৈ তেনেকৈ অসমীয়া মানুহসকলৰ কাৰণে বিহুৱে প্ৰধান উৎসৱ এতিয়া বহাগ বিহুত নতুন বছৰ আহিল বুলি কোৱা হয় নতুন বছৰৰ আৰম্ভণি অসমীয়া মানুহৰ বাবে বহাগ বিহুটো আৰু এফালে মাঘ বিহুটো খেতি কৰি শেষ কৰি মেলি এই যেতিয়া মানে সেইটো সময়ত মানে মানুহবোৰ প্ৰায় কঙাল হৈ থাকে খোৱা বস্তুৰ ক্ষেত্ৰত আহাৰৰ ক্ষেত্ৰত ধান যিহেতু সেইটো সময়ত ধান চপাই আনি এই ভঁৰালত ভৰোৱা হয় আৰু আগৰ ধানবিলাক প্ৰায় খালী হৈ ভঁৰাল খালী হোৱাৰ উপক্ৰম সেয়ে সেইটো সময়ত কঙাল বুলি কোৱা হয় আৰু তাতে মাজতে কঙা কাতি বিহু কঙালী বিহু উদযাপন কৰা হয় সেইটো সময়ত তেনেকুৱা ধৰণৰ কঙাল হিচাপে থকা ধৰণে ভঁৰাল খালী হোৱাৰ কাৰণে কাতি বিহু কঙালী বিহু বুলি কোৱা হয় আৰু তাত চাকি জ্বলায় কাতি বিহুত আৰু কাতি বিহুৰ পিছত আহিলে মাঘ বিহু য'ত মানে খেতি শস্য চপাই মেলি সেইটো মাঘ বিহু উদযাপন কৰা হয় আৰু মাঘ বিহুত প্ৰতিখন গাঁৱত অসমখন গাঁৱতে মেজিটো মেজি জ্বলোৱা হয় আৰু মেজি জ্বলোৱাৰ দিনা ভোজ ভাত খোৱা হয় য'ত মানে শস্য চপাই মেলি এই আনি হপা শস্য চপাই মেলি এই ভোজ ভাত খোৱা হয় মানে নতুন শস্য নতুন ধান চপ্ চপালে মানে নতুন তেনেকৈ মানে সকলোৱে মিলা প্ৰীতিৰে এটা ভোজ খায় আৰু তাকে ভো ভোগা সেই তাকে মাঘ বিহু বুলি কয় আৰু সেই এনেকৈ চবে মিলি ভোজ ভাত খোৱাৰ কাৰণে তাক ভোগালী বিহু বুলি কয় য'ত মানে ভোগ কৰা হয় আৰু তাৰ পৰা আহিলে আমাৰ চাহ বাগিচা অসমৰ অসম চাহ বাগিচাৰ ক্ষেত্ৰত বিখ্যাত চাহ বাগিচাৰ ক্ষেত্ৰত অসম বিশ্বৰ ভিতৰত জনাজাত বুলি কোৱা হয় হয় আছে অসমত অসমতে সৰ্বাধিক চাহ বাগিচা পোৱা যায় তেনেকৈ কোৱা হয় আৰু চাহ আমি যি চাহ খাওঁ সেই চাহ বাগিচাবোৰৰ পৰাই সেই চাহ উৎপাদন কৰা হয় এই চাহ বাগিচা পৰা চাহপাত মানুহে ছিঙি আনি মেলি ফেক্টৰীলৈ নি ফেক্টৰীত চে চাহ খুন্দি মেলি চাহপাত বনোৱা হয় আৰু সেই চাহপাত পানীৰ লগত মিক্স গৰম পানীৰ লগত মিহলাই যি দ্ৰব্য দ্ৰব্য বুলি ক'ব লাগিব যি দ্ৰব্য প্ৰস্তুত হয় সেয়ে হৈছে চাহ আৰু সেই চাহ খায় মানুহে সেই চাহ খাবলৈ যথেষ্ট আমোদজনক যথেষ্ট সোৱাদজনক আৰু মানুহৰ এই চাহে ৰাতিপুৱা শুই উঠাৰ পাছত ব্ৰেকফাষ্টৰ লগত সেই চাহে প্ৰধান আহাৰ হিচাপে প্ৰধান পানীয় হিচাপে গ্ৰহণ কৰা হয় আৰু অসমৰ হিষ্টৰিকেল ছিগনিফিকেঞ্চ হিচাপে ক'লোঁৱে হিষ্টৰিকেল ছিগনিফিকেঞ্চ আহোম ৰজাৰ দিনত মৈদাম কাৰেংঘৰ তলাতল ঘৰ জয়সাগৰ পুখুৰী শিৱসাগৰ পুখুৰী শিৱদৌল জয়দৌল আদি পোৱা যায় আদি আছে কীৰ্তিচিহ্ন নিদৰ্শন হিচাপে আৰু শৰাইঘাটৰ যুদ্ধত যে মোগলক পৰাজিত কৰাৰ চিন হিচাপে শৰাইঘাটৰ দলংখন দেখা দেখিবলৈ পোৱা যায় শৰাইঘাটৰ দলঙৰ এই তাতে স্মৃতি হিচাপে জড়িত হৈ আছে আহোম মোগলৰ শেষ ৰণ আৰু য'ত লাচিত বৰফুকনে যুদ্ধ কৰি অসমক মোগলৰ হাতৰ পৰা উদ্ধাৰ কৰিছিল বচাইছিল সেয়েহে আজি এই অসমখনত অসমখনে নিজকে এখন ৰাজ্য হিচাপে স্বীকৃতি দিব পাৰিছে নহ'লেতো মোগলৰ অধীন হৈ মেলি অসমৰ নামটো বেলেগ ঠাই ক'ৰবাত লুপ্ত হৈ গ'ল হ'লে অসমীয়া মানুহৰ নিৰ্দৰ্শন অসমীয়া মানুহৰ চিন ক'ৰবাত লুপ্ত হৈ গ'লহেঁতেন সেই লাচিত বৰফুকনক বীৰ বুলি কোৱা হয় আৰু আহোম ৰজাসকলৰ বহুতো আহোম ৰাজাসকলে এই আহোম ৰাজ্যবিলাক সেই আহোম ৰাজ্যৰ পাছতে অসম আহিছিল অসম নামেৰে জনাজত হৈছিল তেনেকে এতিয়া অসমত বহুতো জাতি জনজাতিও দেখিবলৈ পোৱা যায় আৰু অসমৰ